কটাৰী হৈছে পাকঘৰৰ এক প্ৰয়োজনীয় সমল কটাৰী সকলো মানুহৰ ঘৰৰ পাকঘৰতে উপলব্ধ হয় ইয়াক আমি পাচলি কাটিবলৈ অথবা ফল মূল কাটিবলৈ আৰু বিভিন্ন ধৰণৰ ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰা হয় গৃহিণীসকলৰ সকলো কামতে কটাৰী ব্যৱহাৰ কৰা হয় ইয়াক কমাৰে জুইত গৰম কৰি তৈয়াৰ কৰে প্ৰতিজন লোকেই ইয়াক দৈনন্দিন কামত ব্যৱহাৰ কৰে কটাৰীৰ আকাৰ সৰু ডাঙৰ বিভিন্ন ধৰণৰ হ'ব পাৰে কটাৰী অসমীয়া সমাজৰ এক এৰাব নোৱাৰা সামগ্ৰী আমি কটাৰী ব্যৱহাৰ বহুতো কামত কৰোঁ কটাৰী তামোল পান কাটিবলৈও ব্যৱহাৰ কৰা হয়